হয় প'ক' এক্স থ্ৰি প্ৰ' মই ফোন এটা লৈছিলোঁ আপোনাৰ সেই ফোনটো মানে মই চলাবলৈও আপোনাৰ ইমান শ্ল' ফোনটো আৰু আপোনাৰ ফোনটোৰ কেমেৰাটো বেয়া আৰু ফ্ৰণ্ট ছাইডৰ কেমেৰাটো বাৰু অলপ যেনতেন বেক ছাইডৰ কেমেৰাটো আপোনাৰ গোটেই ব্লাৰ হৈ যায় তাৰপিছত আপোনাৰ প্ৰচেছৰটোও যিটো প্ৰচেছৰ দিছে তাত আপোনাৰ সেই প্ৰচেছৰটো মানে আপোনাৰ তেও মোবাইলটো পূৰা শ্ল' হৈ যায় মোৰ আৰু আপোনাৰ চলাবলৈও ইমান ভাল লগা নাই মোবাইলটো আৰু আপোনাৰ আৰু মই যেতিয়া ফোনটো চলাই থকা হয় এই সেই চলাই থকাৰ টাইমত অট'মেটিক অফ হৈ যায় ফোনটো ফোনটো অফ হৈ যাওঁতে মোৰ বহুত প্ৰব্লেম হয় আৰু আপোনাৰ কল অট'মেটিক ডিছকানেক্ট হৈ যায় সেয়া অঁ ফোনটো তাকে ফোনটো আপোনাৰ ফ্ৰণ্ট কেমেৰাটোও মানে যেতিয়া ফটো উঠিবলৈ লোৱা হয় ন সেই কেমেৰাটো কে কেমেৰাটো কেতিয়াবা অন নহয় আকৌ ছুইচ অফ কৰিবলগীয়া হয় আপোনাৰ ছুইচ অফ কৰিহে মই অন কৰিব লগা হয় সেই এইবোৰ বহুত প্ৰব্লেম পাইছোঁ মানে মই ফোনটো লোৱাৰ পৰা আপোনাৰ লোৱাও মোৰ বেছি দিন হোৱা নাই আপোনাৰ থ্ৰি মান্থমান হৈছে তেতিয়াও মই প্ৰব্লেম পাইছোঁ আৰু ডিছপ্লে'খনো আপোনাৰ ইমান খহটা নিচিনা লাগে আৰু মিউজিক ছিষ্টেমটো স্পীকাৰটোও ফটি ফাটি আহে মাতটো